মই ফুৰি বহুত ভাল পাওঁ যেনে এইবাৰ মই নামচাইলৈ গ'লোঁ নামচাই গৈ তেজুলৈ গ'লোঁ তেজুলৈ গৈ মই মোৰ লগৰ বন্ধু বান্ধৱসকলক লগ পালোঁ তাত গৈ ল'ৰা ছোৱালীকেইটাকো বহুত জেগা ঘূৰালোঁ যেনে পৰশুৰাম কুণ্ড আদি মেলা চাবলৈ লৈ গ'লোঁ তাতো নানান ধৰণৰ বহু দূৰ দূৰণিৰপৰা মানুহ আহে লগ পাইছোঁ লগ পাই মেলি কথাও পাতিছোঁ আৰু যেনে মানে অৰুণাচলৰ যেনে বুদ্ধ মন্দিৰ আছে বুদ্ধ মন্দিৰলৈ গ'লোঁ নামচাইলৈ গৈছোঁ আৰু বহুতো তেনে অৰুণাচলৰ জেগাত গৈছোঁ গৈ মেলি ফুৰি আহিছোঁ আৰু পিকনিকলৈয়ো তেনেকৈ গ'লোঁ ফুৰিবলৈ গৈ আৰু অৰুণাচলত মোৰ চৌখামত ভাইটি আছে ভাইটিহঁতৰ ঘৰতো তালৈয়ো গ'লোঁ ফুৰি চকি আহিলোঁ চৌখামতো তেনেকৈ বৌদ্ধ মন্দিৰ আছে তাতো চালোঁ তাৰেপৰা আহি আকৌ হাইলং গ'লোঁ হাইলঙৰ ফালেও বহুত ভাল ভাল জেগা আছে যেনে কমলাৰ গছ গছনি এইবোৰ চাই মেলি চবেই মিলি ল'ৰা ছোৱালীকেইটাৰ লগত ফটো মাৰি জেগা চালোঁ তাৰপিছত এইবাৰ তিনিচুকীয়ালৈ আহিলোঁ তিনিচুকীয়ালৈ আহি মেলি ইয়াত মানে বুক ফেয়াৰ হৈ আছিলে তাতো গ'লোঁ তাত গৈ মেলি বহুত মানে কিতাপ পত্ৰ চালোঁ চাই মেলি তাৰে এখন দুখন আনিলোঁ ল'ৰা ছোৱালীকেইটাৰ কাৰণেও তাহাঁতক লৈ আৰু বহুত তিনিচুকীয়াৰ যেনে দূৰ দূৰণি জেগাত গ'লোঁ চাবুৱালৈ গ'লোঁ চাবুৱালৈ গৈ তাৰপিছত আকৌ নাহৰকটীয়ালৈ গৈছিলোঁ নাহৰকটীয়ালৈ গ'লোঁ নাহৰকটীয়ালৈ গৈয়ো তাতো বুদ্ধ মন্দিৰ আছে তালৈ গ'লোঁ আৰু নাহৰকটীয়াত শংকৰ উৎসৱো পাতিছিলে তাতো সেয়া শংকৰ উৎসৱ গ'লোঁ সেয়া গৈ মেলি আকৌ জয়পুৰলৈ গৈছিলোঁ জয়পুৰত গৈ তাত তাতো এই বুদ্ধ মন্দিৰ আছে তাতো গৈ ল'ৰা ছোৱালীকেইটাক দেখুৱালোঁ চালোঁ আৰু বহুতো জয়পুৰতো বহুতো চাবলগীয়া জেগা আছে ন পুৰণি চাই মেলি এই তাৰেপৰা আহি আকৌ আমি এবাৰ নামৰূপলৈ গ'লোঁ নামৰূপৰপৰা আহি মেলি লগৰবোৰৰ লগত মানে লগ কৰি অকণমান ঘৰলৈয়ো গ'লোঁ ঘৰত গৈ মেলি কথা বতৰা পাতি আকৌ আমি ডিগবৈলৈ গ'লোঁ ডিগবৈৰপৰা আহি আমি আকৌ লগৰ বন্ধু বান্ধৱসকলক লগ কৰি তাতো ফুৰিবলৈ গ'লোঁ তাৰপিছত আমি মোৰ লগৰে তিনিচুকীয়াত আৰু হেৰি আছে লগৰ বৰগুৰি বৰগুৰিলৈ গ'লোঁ বৰগুৰিত গৈ গৈ লগৰবোৰৰ লগত স্কুটি লৈ অকণমান ছোৱালীজনীৰ সৈঁতে ফুৰিলোঁ ফুৰি মেলি তাৰপিছত গুৰিজানলৈ গ'লোঁ গুৰিজানত গৈ গৈ গুৰিজান ঘাটৰপৰা নাৱত উঠি ল'ৰা ছোৱালীকেইটাক লৈ মেলি অকণমান ফূৰ্তি ফাৰ্তা কৰি ফটো তুলিলোঁ ফটো তুলিলোঁ তাতে বহুতপৰ ৰৈ মেলি সন্ধিয়া হ'ল তাৰপিছত আকৌ আমি তাৰপৰা ঘূৰিলোঁ ঘূৰি মেলি আকৌ এই তাৰপৰা আহি আকৌ শ্বিলঙৰ গ'লোঁ শ্বিলঙলৈ গৈ তাত আমি শ্বিলঙত গৈ চাৰিওফালে ফুৰি মেলিলোঁ ফুৰি মেলি তাত গৈ শ্বিলঙত চোৰ বজাৰ বুলি এখন আছে তাতো গ'লোঁ তাত গৈ অলপমান মানে কাপোৰ কানি যেনে চুৱেটাৰ টুৱেটাৰ এইবোৰ কিবা কিবি সৰু সুৰা বস্তু চালোঁ আৰু যেনেকৈ খোৱা মেলাও কৰিলোঁ আৰু ফুৰিলোঁ ফুৰিলোঁ তাত আৰু আকৌ পাহাৰীয়া জেগা এইফালে ওপৰৰ গ'লোঁ গ'লোঁ আৰু বহুতো জেগা চালোঁ আৰু ইয়ালৈ গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীলৈ আহি মেলি তোমাৰ যেনেকৈ কামাখ্যা টেম্পললৈ গ'লোঁ কামাখ্যা টেম্পললৈ গৈ অকমান পূজা দৰ্শন কৰিলোঁ তাতো বহুতো বস্তু চালোঁ যেনে কামাখ্যা দৰ্শনত পাৰবোৰ বহুত তাত থাকে তাতে এইবোৰ চাই মেলি আকৌ অকণমান তাত ভোগ খাই মেলি তাৰপৰা ওলালোঁ তাৰপৰা ওলাই মেলি আকৌ লাহেকৈ আমি বশিষ্ঠ মন্দিৰৰ ফালে গ'লোঁ বশিষ্ঠ মন্দিৰত তাত গৈ এবাৰ দৰ্শন কৰি আহিলোঁ তাৰপৰা গৈ আৰু বহুতো জেগা তেনেকৈ চাবলৈ আছে যেনেকৈ যেনে এই মাধৱ মন্দিৰ যেনেকৈ মাধৱ মন্দিৰলৈ গ'লোঁ মাধৱ মন্দিৰলৈ গৈ তাত ল'ৰা ছোৱালী দুয়ো দুটা মানুহজনকে লৈ অকণমান পূজা পাতো কৰিলোঁ পূজা পাত কৰি তাত পুনৰ ওলালোঁ ওলাই পেলাই ল'ৰা ছোৱালীকেইটাই ক'লে ব'লা আৰু বেলেগ জেগালৈ যাওঁ চাবলৈ তেনেকৈ আমি আকৌ গ'লোঁ আৰু বহুতো জেগালৈ গৈ যেনে যেনে আৰু এদিন আৰু ফেঞ্চি বজাৰলৈ গ'লোঁ ফেঞ্চি বজাৰত গৈ ইয়াত গুৱাহাটীৰ ফেঞ্চি বজাৰত গ'লোঁ গৈ ফেঞ্চি বজাৰত বজাৰ হাট কৰিলোঁ তাৰেপৰা গৈ মেলি আৰু ফুৰিবলগীয়া ক'ত জেগা আছে বুলি আৰু এদিন পল্টন বজাৰতে গ'লোঁ পল্টন বজাৰত গৈ মেলিও বজাৰ হাট কৰি আহিলোঁ